আজিকালি চৰকাৰী স্কুলবোৰত মানে কি হয় ছাত্ৰ ছাত্ৰী বহুত হৈ যায় কিন্তু শিক্ষক কম শিক্ষক কম হোৱাৰ কাৰণে এটা মানে দুজন শিক্ষক থাকিলে এটা ক্লাছ চম্ভালিবলৈ পাৰে যেনে তেনে এটা ক্লাছত মানে এজন শিক্ষকে চম্ভালিব পাৰে বাকীকেইটা থাকি যায় দুজন থাকিলে দুটা ক্লাছ চম্ভালে কিন্তু বাকী পাঁচটা ক্লাছৰ কাৰণে বাকী তিনিটা মানে থাকি যায়গৈ তেনেকুৱাত মানে কি বহুত অসুবিধা হয় ল'ৰা ছোৱালীবোৰ তেনেকৈ এনেই থাকে মানে পঢ়াব নোৱাৰা হয় সেইটো কাৰণে কি ল'ৰা ছোৱালীবোৰ বেলেগ প্ৰাইভেট স্কুললৈ গুচি যায় মাক বাপেকে মানে ভাল স্কুল এখনত চবেই চব ল'ৰা ছোৱালীৰ মানে অভিভাৱকে বিচাৰে নিজৰ ল'ৰা ছোৱালীক ভাল স্কুল এখনত মানে নাম ভৰ্তি কৰাতো ভালকৈ পঢ়া শুনা কৰাতো আজিকালিৰ যুগটো যি হৈ আহিছে ভাল স্কুল এখনত ভাল শিক্ষা মানে গ্ৰহণ কৰাতো বহুত প্ৰয়োজনীয় হৈ গৈছে সেইটো কাৰণে কি ভাল স্কুল এখনত পঢ়াব অসমীয়া মাধ্য়মৰ যিহেতু মানে শিক্ষকেই নাথাকে তাৰ কাৰণে উপায় নাইকিয়া হৈ বেলেগ স্কুলত লগাব মানে প্ৰাইভেট স্কুল এখনত পঢ়াবলগীয়া হয় ছাত্ৰ ছাত্ৰীও তেনেকৈ মানে স্কুলবোৰত কমি গৈছে চৰকাৰে সুবিধা দিছে কিন্তু সেই সুবিধাবোৰ মানে ভালকৈ ল'ব নোৱাৰা হৈছে ল'ৰা ছোৱালীবোৰে স্কুলৰ মানে কেতিয়াবা দুদিনমান আহে দুদিনমান নাহে তেনেকৈয়ো শিক্ষা নেপায় আৰু শিক্ষকসকলে আজিকালি বহুত ট্ৰেইনিং কৰিবলগীয়া হয় এখন স্কুলত দুজন যদি শিক্ষক থাকে তাৰ এজন মানে ট্ৰেইনিঙত যাবলগীয়াই হৈ যায় এজনে গোটেই স্কুলখন চম্ভালিবলগীয়ানো হয় বেছিভাগ সময় আজিকালি ট্ৰেইনিঙতে যায় ট্ৰেইনিং কৰোঁতে বেছিভাগ ল'ৰা ছোৱালীক পঢ়াব থাকি যায় তেনেকৈ মানে ভৱিষ্য়ৎ প্ৰজন্মৰ কাৰণে বহুত বেয়া হৈ গৈ আছে সেইখিনি ভাল হ'লে চাগে মানে স্কুল এখনত শিক্ষক যদি বাঢ়ে পঢ়া শুনাত তেতিয়া এই প্ৰত্য়েকটো ক্লাছতে যদি দুজন বা তিনিজনকৈ শিক্ষক হয় তেতিয়া চাগে ল'ৰা ছোৱালীবোৰো পঢ়িবলৈ আহিব আৰু ল'ৰা ছোৱালী জন মানে সংখ্য়াটোও বাঢ়িব স্কুলত শিক্ষাটো ভালকৈ ল'ব পাৰিব তেতিয়াই চাগে মানে এতিয়া চৰকাৰী যিবোৰ বিদ্য়ালয় থাকে বা অসমীয়া মাধ্য়মৰ যিবোৰ এইবোৰ থাকে সেইবোৰ আজিকালি তেতিয়া ভাল হ'ব আৰু